হেল্ল' মাদ্ৰাছা ৰেষ্টোৰেণ্ট অহা পৰহিলৈ আমাৰ ঘৰত বাৰ্থডে' থকাৰ বাবে আপোনাৰ ৰেষ্টোৰেণ্টৰ পৰা মই দহ প্লেট মাংস দহ প্লেট ভাত দহ প্লেট দালি অৰ্ডাৰ কৰিব বিচাৰিছোঁ আপোনালোকে কিবা ৰেহাই বা কিবা অফাৰ দিব পাৰিব নেকি লগতে এইখিনি অফাৰ এইখিনি অৰ্ডাৰ দিনৰ এঘাৰটা বজাত কদমিয়াল গাঁৱত দিব পাৰিব নেকি